মই বৰোদা যাব লগা আছিল মই ৰিক্সা এখন বুক কৰিছিলোঁ আপোনালোকৰপৰা হয় তাৰিখটো আছিল আপোনাৰ জুলাই বাৰ তাৰিখ মোক নিব লাগিব আপুনি চকলাঘাটৰপৰা নিব লাগিব চকলাঘাটৰপৰা একেবাৰে বৰোদাত নিব লাগিব আকৌ বৰোদাৰপৰা ঘূৰাই লৈ আহিব লাগিব তাতে থিক আছে থিক আছে